ভাইটি মই লক্ষীমপুৰ যাবলৈ যে তোমাৰ গাড়ীখন বুক কৰিছিলোঁ মোৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে যাব পৰা নহ'ল তোমাক যে মই পাঁচশ টকা এটা আগধন দিছিলোঁ সেই টকাটো মই তোমাৰ হোৱাটছএপত মোৰ বেংক পাছবুকখন দি দিম তাতে পাৰিলে ভৰাই দিবা